মই আচলতে ওৱৰ্কচপ বা কোনো ধৰণৰ কুকিঙৰ ক্লাছ লোৱা নাই আজিলৈকে যদিহে মই তাত ক্লাছ কেনেবাকৈয়ে আগলৈ শিকিম শিকিম বা শিকা হয় তেনেহ'লে ধৰ আমাৰ অসমৰ বাহিৰৰ যিবোৰ খাদ্য় আচলতে আমাৰ অসমৰ আমাৰ নিজৰ যিবিলাক খাদ্য় যেনেধৰণৰ ভাত দাইল দাইল সেইবিলাকৰতো আমি ধৰি লওক সাধাৰণতে আমি দৈনন্দিন সদায় সিজাই আছো বা শিকি আছো সেইখিনি আমি ধৰি লওক নিজৰ খাদ্য় অনুসৰি শিকাও হয় কৰাও হয় সদায় সেইকাৰণে যিখিনি অসমৰ বাহিৰৰ খাদ্য় হয় সেইবিলাক মই শিকিব বিচাৰোঁ যেনেধৰণে চাও মিন ৰ'ল তাৰ পিছত ম'ম'চ বিৰিয়ানী পোলাও কেক তেনেকুৱা ধৰণৰ কিছুমান খাদ্য় যিবিলাক সাধাৰণতে আমি বনাব নাজানো সেইবিলাক শিকিবলৈ কেতিয়াবা মন যায় আচলতে আৰু আগলৈ যদি কেতিয়াবা সেই তেনেকুৱা ধৰণৰ হেৰি শিকিবলৈ সুবিধা পাওঁ শিকিবলৈ খুব আগ্ৰহেৰে বাট চাই আছো আৰু শিকিবলৈ চেষ্টাও কৰিম সেইখিনি শিকিবলৈকে খুব আগ্ৰহ আছে